অঁ কিয় ফোন কৰিছিল কোনে ক'লে বাৰু মোৰ নম্বৰটো কেনেকৈ পালে অঁ আপোনাৰ নাম কি মই জানিব পাৰিমনে অঁ আপুনি কি চাই কেনেকুৱা মানে কি হিচাপে কেনেকুৱা কি দৰ্শন কৰিব বিচাৰে আপোনাৰ লগত কোন কোন আপোনাৰ লগত কোন কোন আছে কেইজন কে চাৰিজন আচ্ছা আৰু কেতিয়া আহিব ঠিক আছে মই বাৰু আপোনাক যোগাযোগ কৰি দিব পাৰিম মই থকা মেলাৰ ব্যৱস্থাটো কৰি দিব পাৰিম অলপ পইচা পাতি লাগিব আৰু আপুনি কেনেকুৱা গাড়ী বিচাৰে অঁ মই এ চি গাড়ীয়ে দিম আপোনাক মই ভাল ড্ৰাইভাৰ দিম এ চি গাড়ীয়ে দিম আপোনাৰ অঁ কোনো নাই নাই নাই ড্ৰাইভাৰ ভালে দিম ড্ৰাইভাৰ ভালে পাব মই আপোনাক সকলোবিলাক ব্যৱস্থা কৰি দিম খোৱা লোৱা থকা মেলাৰ আপুনি অকণো অসুবিধা নাপায় যিহেতু আপুনি কলিকতাৰ পৰা আহিছে আমি এইবিলাক সেৱা কৰি ভালে পাওঁ এইবিলাকে কাম কৰি থাকোঁ আমি বহুত মানুহ আহে কামাখ্যা তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে আপোনাক মই গোটেইখিনি ঠাই মই দেখাই দিম আৰু ক'ত কি আছে আপুনি কেনেকৈ যাব পাৰিব অঁ আপোনাক মই ধুনীয়া টিভি এচি ৰুম টিভি দুজন দুখন বেড থাকিব আপোনাৰ টেবুল থাকিব গোটেইখিনি থাকিব লেট্ৰিন বাথৰুম থাকিব ভিতৰতে ধুনীয়া আৰু থকা মেলাৰ খুব সু সুবিধা আছে গোটেইখিনি কৰাই দিম মই আপুনি চিন্তা কৰিব নালাগে অকণো চিন্তা নকৰিব মই সবখিনি আপোনাক যো জা কৰি দিম কথা হৈছে আপুনি ৰাতিপুৱা পাঁচটা বজাতে আহিব লাগিব পাঁচটা বজাত আহিলে আপুনি দৰ্শন কৰাত কোনো অসুবিধা নাপায় মানে নহ'লে লাইন পাতিব লাগিব দীঘলীয়া লাইন মানুহ চাৰিটা দুটা বজাতে ৰাতি দুটা বজাতে আহি লাইন পাতে গতিকে আপোনালোকে বাৰু দুটাত আহিব নালাগে পাঁচটা বজাত আহি পাব মই লাইন পাতিব লাইন পাতিব নালাগে আৰু তাৰে এটা ঘটনা হ'ল যে পাণ্ডাবিলাক বহুত মানে লুভীয়া পাণ্ডাবিলাকে মানে আপোনাক বিভিন্ন ধৰণৰ মাতি নিব আৰু বাইদেউ আহক বাইদেউ আহক একো মানে এনেকৈ আৰু পইচা য'তে ত'তে যিকোনো বিচাৰিব গতিকে আপুনি যাতে অকণো অসুবিধা আছে আছে বগলা মন্দিৰ যাব পাৰিব আপুনি ওপৰত কামাখ্যাত আহিলে আপুনি বগলা মন্দিৰত যাবই লাগিব গতিকে বগ বগলা মন্দিৰটো অলপ ওপৰত হয় গতিকে আপোনাক মই তাতে যোৱাৰো ব্যৱস্থা কৰি দিম আপুনি অকণো চিন্তা কৰিব নালাগে আপোনাক ধুনীয়াকৈ মই দৰ্শন কৰাই দিম আৰু আপুনি সোনকালে যদি দেৱীমাক মাক যদি মানে দেৱীমাৰ ভিতৰত মানে পানী স্পৰ্শ কৰিব প লাগে সেই পানীটো সবেই স্পৰ্শ কৰিব নোৱাৰে মানে বাহিৰৰ পৰাই সেৱা কৰি গুচি আহে বা পাণ্ডাই ধান্দা কৰি থাকে গতিকে মই ধুনীয়াকৈ পূজাৰী চুজাৰী লগ লগাই আপোনাক মা ফুল চুল কিনি ভগৱানৰ ওচৰত দিয়া ন নৈবদ্যখিনি কিনি ল'ব ধূপ চাকি তাৰপিছত মই আপোনাক অকণো অসুবিধা নোহোৱাকৈ মই একেবাৰে ভ্ৰমণ কৰাই দিম মোক এটা টিপ দিব লাগিব আপুনি অকণমান অঁ ঠিক আছে আপুনি আহিব তেন্তে মই নাম্বাৰটো চেভ কৰিছোঁ আৰু আপোনালোকৰ বায়'ডাটাখিনি দিলে ভাল পাম আজিকালি মানে আপুনি আধাৰকাৰ্ড আৰু বায়'ডাটাখিনি মোক মোবাইলত হোৱাটছাপত দি পঠাব ঠিক আছে